হেৰি ইয়াতে বিৰিয়ানী কি ধৰণৰ কি কি বিৰিয়ানী পাব হাইদৰাবাদী নে মোৰাদাবাদি কি কি বিৰিয়ানী এনে ডাম বিৰিয়ানী থাকে আচ্ছা হাইদৰাবাদি আৰু মোৰাদাবাদি ন কোনটো স্পাইচি বেছি হ'ব হাইদৰাবাদি আচ্ছা ঠিক আছে আপুনি হাইদৰাবাদি ইয়াতে দুই প্লেট কৰি দিয়ক আৰু লগতে ড্ৰিংকৰ কাৰণে ইয়াতে কি কি আছে লাচ্ছি আৰু আচ্ছা ম'হিটো আছে নেকি অঁ ত' ভাৰজিন মোহিটো এটা কৰি দিব হৈ যাব